কেতিয়া হেৰালে আপোনাৰ বেগ

আপুনি যেতিয়া তামোল খাবলৈ সোমাইছিলে দোকানত কোনোবা আছিলে নেকি আপুনি কাৰোবাক ছাচপেক্ট কৰিছে নেকি কোনোবাই নিছে বুলি চেহেৰাবোৰ ধৰিব পাৰিবনে বেগত কি আছিল আপোনাৰ

অঁ অঁ আপুনি ক'ৰ পৰা ক'লৈ গৈছিলে

কেইটা বজাত বুলি ক'লে আপুনি মানে আপুনি টাউনৰ পৰা আহি পিনি ফুকন হাটত ৰ'ল ফুকন হাটত আপোনাৰ বেগটো থৈ পিনি আপুনি তামোল খাব সোমালে আপোনাৰ বেগটো কোনোবাই লৈ গুছি গ'ল তে দোকানীজন আপুনি চিনি পায় নাপায়

এই তেখেতক শুধিছিলে নেকি ওচৰৰ এই যি কেইজন মানুহ তেওঁৰ দোকানত আছিলে অঁ তেতিয়া আপুনি কম্পলেনটো ৰেজিষ্টাৰ কৰিব নে কি ঠিক আছে আপোনাৰ নাম কওক দেউতাৰ নাম আপোনাৰ গোটেই এড্ৰেছটো কওকচোন

আপোনাৰ হা হাছবেণ্ডৰ নাম অঁ ঠিক আছে দিয়ক আমি চাই লওঁ কি হয় কি নহয় কওক ঠিক আছে আমি কম্পলেনটো ৰেজিষ্টাৰ কৰিছো যিমান পাৰো আপোনাক সহায় কৰিম তথাপিটো বস্তুবিলাক অকণমান সাৱধান হোৱাটো ভাল

ঠিক আছে কম্পলেনটো মই আমি ৰেজিষ্টাৰ কৰি দিছোঁ বাৰু তথাপিটো আপুনি হেৰি কৰিব এইটো থানালৈ আহি পিনি আপুনি এখন এজাহাৰ এখন দি দিব লিখিত হিচাপে বুজি পালেনে আৰু লোকেচন দি পিনি আপোনাৰ দোকানখনৰ নাম আৰু যদি দোকানীজনক আপুনি চিনি পাই তেখেতৰ নাম আৰু যি কেইজন মানুহ আছিলে আৰু গোটেই কেইজনৰ আপুনি যদি নামটো জানে তেতিয়া ভালেই আমাৰ ইনভেষ্টিগেচনত কিছুমান সুবিধা হয় গোটেই কেইটা হেৰি কৰি পিনি আপুনি থানালৈ আহি পিনি আপোনালোকৰ ঘৰৰ পৰাতো পানীগাওঁ থানা বিশেষ দূৰ নহয়েই অঁ আপুনি আহি পিনি কাইলৈ এটা এখন এফ আই আৰ দি দিব ঠিক আছে দিয়ক